অই কি কৰিছ' অ' ধাবা কলেজ যাব লাগিছিলে নহয় মই নাই যোৱা মোৰ হ'ল কেইদিনমান নোযোৱা অ' এই বাকী তাকে একজাম পালেহি নহয় কিবা মানে গাইডৰ কাৰণে কিতাপ দুখনমান আনো বুলি ভাবিছিলোঁ আক' তাকে ডিষ্ট্ৰিক্ট লাইবেৰীলৈ যাওঁ বোলো কিতাপ দুখনমান আনোগৈ

তাকে যাম কৈছিলে সিহঁতি যায়নে নাই ফোন কৰিব লাগিব সিহঁতলৈ অ' বাকী পঢ়া শুনা কেনকুৱা চলিছে অ' অ' তাকে হেৰি মই বোলো পৰীক্ষাও পালেহি কিতাপ দুখনো লাগে মই তাকে তোকো সুধি চাওঁ তয়ো যাও নি বোলো কাইলৈ মানে যাওঁ যদি ফ্ৰী আছ' অ' আগবেলাতে যাওঁ আগবেলাতে যাওঁ দছোটামানতে যাম সোনকালে ঘূৰি আহিমগৈ অ' অ' ঠিক আছে দিয়া ফোন মাৰিম বাৰু